আমাৰ ধৰ্ম বুলি ক'বলৈ গ'লে আমাৰ হ'ল হিন্দু ধৰ্ম কিন্তু আন ধৰ্মৰ বন্ধু বান্ধৱৰ লগত মোৰ বহুত আপোন বুলিয়েই ক'ব লাগিব যেনে আমাৰ মুছলমান সম্প্ৰদায়ৰ মোৰ বহুত বন্ধু আছে তেনেকৈ শিখ ধৰ্মৰ লগতো আছে তেনেকৈ ধৰ্মৰ লগত মোৰ কোনো মতানৈক্য নাই মোৰ ধৰ্ম মানে কি ধৰ্ম বুলিবলৈ মানুহে এইটো ধৰি লয় কিন্তু মানুহটো চব একেই সেইকাৰণে মোৰ ধৰ্ম বুলিবলৈ কোনো ধৰ্মৰ লগত মতানৈক্য নাই